সাধাৰণতে হাঁহ কুকুৰাৰ আক্ৰান্তৰ ৰোগবিলাক হ'ল যেনে ধৰক যেনে টোপনিওৱা হাঁহ কুকুৰাবিলাকৰ কুকুৰাবিলাকৰ সাধাৰণতে কুকুৰাবিলাকৰ টোপনিওৱা বেমাৰ টোপনিয়াই থাকে টোপনিয়াই টোপনিয়াই দুই তিনিদিন চাৰিদিন টোপনিয়াই টোপনিয়াই তেওঁ মৃত্যুমুখত আক্ৰান্ত হয় আৰু হাঁহবিলাকৰো তেনেকৈ ভৰি লেঙেৰা হয় উঠিব নোৱাৰা হয় খাব নোৱাৰা হয় কুকুৰাবিলাকো এনেকৈ কুকুৰাবিলাকো নাখাই টোপনিয়াই থাকে দুই তিনিদিন ধৰি এনেকৈ ৰোগটোত আক্ৰ ৰোগত আক্ৰান্ত হয় আৰু হাঁহৰো এনেকুৱা হাঁহবিলাকৰো সেনেকুৱা হাত ভৰি হাত ভৰি লেঙেৰা হয় লেঙেৰা হৈ তেওঁলোকে খাব নোৱাৰা হয় দুই তিনিদিন সেনেকৈয়ে নোখোৱাকৈ থাকিব লগা হয় তেনেস্থলত আমি হাঁহ কুকুৰা নমৰিবলৈ আমি সাধাৰণতে কিছুমান ফাৰ্মাচিত যায় ডাকক্তৰৰ পৰামৰ্শ লওঁ ডাক্তৰৰ পৰামৰ্শ লৈ তেওঁলোকৰপৰা ঔষধ আনি হাঁহ কুকুৰাক খুৱাওঁ যেনে খুৱাওঁ মানে মলৰ লগত মিক্স কৰি আমি খুৱাওঁ আৰু আমি কিছুমান ঘৰতো আমি ঘৰতো আমি কিছুমান হাঁহ কুকুৰাক আমি খুৱাওঁ যেনে সাৰ খুৱাওঁ কিছুমানে এই পিঁয়াজ পিঁয়াজ বটি মানে মুৰ্গীবিলাকত টোপনিওৱা বেমাৰ টোপনিওৱা বেমাৰ হ'লে পিঁয়াজ মানে পিঁয়াজ খুন্দিও তেওঁলোকৰ হেৰিৰ লগত মিক্স কৰি খুৱাব লগা খুৱাওঁ আৰু পিঁয়াজ যেনেকুৱা জলকীয়া জলকীয়াও আমি বেমাৰত খুৱাওঁ এনেকৈয়ে আমি হাঁহ কুকুৰাৰ লগত হাঁহ কুকুৰাক বেমাৰ নহ'বলৈ আমি চিকিৎসা কৰোঁ ঘৰতেই কিছুমান ঘৰত ঘৰচীয়া হিচাপেও আমি চিকিৎসা কৰোঁ আৰু ডাক্তৰৰো আমি পৰামৰ্শ লওঁ হাঁহ কুকুৰাৰ বেমাৰ হ'লে আমি তেওঁ ডাক্তৰৰ ওচৰত যাওঁ ওচৰত যাই আমি হাঁহ কুকুৰাৰ বেমাৰৰ বিষয়ে কওঁ যেনে বেমাৰৰ বিষয়ে যিটো বেমাৰ হাঁহৰ লেঙেৰা বেমাৰ এনেকুৱা হয় হ'লে আমি ডাক্তৰৰ তাতে যাওঁ ডাক্তৰে পৰামৰ্শ দিয়ে তেনে টেবলেট দিয়ে যেনে কিছুমানে আৰু টেবলেটটো মলৰ লগত খুৱাব লাগে পানীৰ লগত মিক্স কৰি খোৱাব লাগে আৰু আমি খাৰটো খাৰটো আমি ঘৰচীয়া খৰচীয়া খাৰ খোৱালেও কিছুমান বেমাৰ হাঁহ কুকুৰাৰ বেমাৰ প্ৰতিৰোধ হয় বুলি আমি তাতে আমি হাঁহ কুকুৰাক খুৱাওঁ আৰু কুকুৰাৰ হাঁহ কুকুৰাৰ বেমাৰৰ বেমাৰৰ বিষয়ে ক'বলৈ হ'লে বহুত ধৰণৰ বেমাৰ আছে বহুত বেমাৰ আছে আমি ঘৰতে যদি আমি হাঁহ কুকুৰা পোহোঁ যদি দহজনী হাঁহ পোহোঁ পোহাৰ পিছত যদি বেমাৰ লাগি মৰি যায় আমাৰ নিশ্চয় বেয়া লাগে বেয়া লাগিলে আমি ডাক্তৰৰ ওচৰত যাওঁ ওচৰত যাই তেওঁলোকৰপৰা হেৰি আনো টেবলেট আমি আনো টেবলেট আনি হাঁহ কুকুৰাক খুৱাওঁ খোৱাৰ পিছত ভাল হয় অলপ ভাল হোৱাৰ পিছত আৰু দুই তিনিদিন চাৰিদিন ধৰি আৰু হয় তেনেকৈয়ে বেমাৰবিলাক হৈয়ে থাকে হৈয়ে থাকে যদি আমি ডাক্তৰৰ খোৱাৰ পিছতো কিছুমান বেমাৰ ভাল নহয় কিছুমান বেমাৰ আমি ধৰিব নোৱাৰোঁ কি হৈছে কি হোৱা নাই আমি ধৰিব নোৱাৰোঁ ধৰিব নোৱাৰাৰ ফলত হাঁহ কুকুৰাবিলাক মৰি যায় মৰি গ'লে আমাৰ বহুত বেয়া লাগে বেয়া লাগে মানে ঔষধ খোৱালেও যদি আমি হাঁহ কুকুৰাৰাকেইটাক বচাব নোৱাৰোঁ তেনেস্থলত আমাৰ বহুত লচ হয় আমি লচ লচ অনুভৱ কৰোঁ আৰু খোৱা ঔষধবিলাক আনি খোৱাই থাকোঁ আজি ঔষধবিলাকৰো বহুত দাম তেনেকৈয়ে দামত কিনি আনি তেওঁলোকক খোৱাব ল খোৱাওঁ আমি খোৱাই পেলাই ভাল কৰোঁ কিছুমান ভালো হয় কিছুমান আৰু মৰিও যায় কুকুৰাক আমি মল মল খুৱাওঁ মলৰ লগত আমি ঔষধটো মিক্স কৰি খুৱাওঁ তেনে টেবলেট এটা জ্বৰৰ টেবলেট জ্বৰ উঠে জ্বৰ জ্বৰ জ্বৰ অনুভৱ হয় মুখেদি মুখেদি তাৰমানে ফেন ওলায় মুখেদি ফেন ওলায় তেওঁলোকে ফেন মুখেদি ফেন ওলায় আৰু বহুত জ্বৰ হয় জ্বৰ মুৰ্গী হাঁহ কুকুৰাবিলাকৰ জ্বৰ হয় জ্বৰ হ'লে তেওঁলোকক কি খুৱাব লাগে আমি কি খুৱাওঁ ডাক্তৰৰপৰা আমি ডাক্তৰক কওঁ যে সিহঁতৰ বহুত জ্বৰ হৈছে জ্বৰৰ মানে হাঁহটো গৰম গৰম হৈ থাকে বহুত গৰম হৈ থাকে গৰম হৈ থাকে আমি বুজি পাওঁ যে তেওঁৰ নিশ্চয় জ্বৰ হৈছে আমি জানো যে এই হাঁহটোৰ কেনেকৈ আমি কি কৰিব লাগে কি কৰিব লাগে কি কৰিব নালাগে মানে ডাক্তৰক যায় সেনেকৈয়ে কওঁ যে ডাক্তৰৰ ওচৰত যাওঁ যাই পেলাই কওঁ যে হাতৰ গাটো গৰম হৈ আছে গৰম হৈছে বা মুৰ্গীটো মুখেদি ফেন ওলাই আছে তেতিয়া ডাক্তৰে ডাক্তৰে মেডিচিন দিয়ে মেডিচিন দিয়াত আমি ঘৰত আনি তেওঁলোকক মি্স কৰি যেনে ধৰক পানীৰ লগত মিক্স কৰি চাউলৰ লগত সানি বা মলৰ লগত মল যদি খাই মলৰ লগত সানি দিওঁ সানি দিয়াৰ পিছত সানি দিয়া সানি দিওঁ দিয়াৰ পিছত খায় খালে ভাল হয় আৰু যদি ভাল নহয় সেইও ভাল নহয় তেতিয়াহ'লে আমি ডাক্তৰক মাতি আনি মুৰ্গীবিলাকক দেখাওঁ আৰু পোৱালিতেই যেতিয়া মুৰ্গী আমি কুকুৰা হাঁহ কুকুৰা কুকুৰাবিলাকক যদি আমি আনো যেতিয়া সৰু অৱস্থাতে সৰু অৱস্থাতে তেওঁলোকক আমি সৰুতেই সৰুৰপৰাই সৰুৰপৰাই আমি যত্ন ল'ব লাগিব সৰুৰপৰাই সৰুতেই আমি মেডিচিন খুৱাব লাগিব তেওঁলোকক এই কুকুৰাবিলাকক হাঁহ কুকুৰাবিলাকক যেতিয়া আমি পোৱালিতেই পোৱালিতেই যেতিয়া আমি পোৱালিবিলাকক যেতিয়া আমি সৰুৰপৰাই সৰুৰপৰাই আমি যদি আমি ঔষধ পাতি খোৱাই থাকোঁ ঔষধ পাতিৰ লগত ঔষধ পাতি দি থাকোঁ তেতিয়াহ'লে নিশ্চয় ডাঙৰলৈকে সেনেকুৱা বেমাৰ হ'ব নোৱাৰে আৰু যদি আমি সৰুতেই সৰুতেই যদি আমি এইখিনি চিকিৎসা নকৰোঁ চিকিৎসা নকৰোঁ তেতিয়াহ'লে ডাঙৰলৈকে হ'ব পৰা সম্ভৱটো থাকে আৰু প্ৰায়ে প্ৰায়ে হাঁহ কুকুৰাবিলাকৰ বেমাৰ হয়য়েই যেনে চিজনিনমতে হয় যেতিয়া ঠাণ্ডাৰ দিন গৰম দিন গৰম ঠাণ্ডাৰ দিনটোত ঠাণ্ডাৰ দিনত হাঁহ কুকুৰাবিলাকৰ বেমাৰ আজাৰ হয় তাৰে আগতে তাৰে আগতে আমি ঠিক কৰিব লাগিব যে ঔষধ পাতিখিনি আমি নিয়মতে তেওঁলোকক খুৱাব লাগিব আমি তেওঁলোকৰ লগত হাঁহ কুকুৰাবিলাকৰ লগত আমি লাগি থাকিব লাগিব কৰি থাকিব লাগিব যে চাই থাকিব লাগিব চাই থাকি তেওঁলোকৰ খোৱা নোখোৱাৰ বিষয়ে আমি চাই থাকিব লাগিব চাই থাকি তেওঁলোকক ঔষধ পাতি যোগান ধৰিব লাগিব যোগান ধৰি তেওঁলোকক প্ৰতিকাৰ কৰিবৰ কাৰণে দিব লাগিব কৰিব ল'ব লাগিব খোৱাব লাগিব খোৱায়েই খোৱালে আমি হাঁহ কুকুৰাবিলাকক হাঁহবিলাক হাঁহ কুকুৰাবিলাক নমৰিব আমি যদি এইখিনি কৰিব পাৰোঁ তেনেহ'লে তেনেহ'লে নিশ্চয় আমি উপকৃত হ'ব পাৰোঁ আৰু চিকিৎসা চিকিৎসকসকলৰ লগত যোগাযোগ ৰাখিবই লাগিব যদি আমি হাঁহ কুকুৰা পুহোঁ পুহি পেলাই যদি আমি এইখিনি চিকিৎসকবিলাকৰ লগত যোগাযোগ নকৰোঁ তেনেহ'লে আমি হাঁহ কুকুৰাবিলাকক বচাব নোৱাৰিম আৰু বেমাৰ হ'বই বেমাৰ হয়য়ে হাঁহ কুকুৰাৰ বেমাৰ হয়য়েই প্ৰায়ে ভাগৰ যেতিয়া চিজেনত যেতিয়া ঠাণ্ডাৰ দিন আহে তেতিয়াহ'লে গৰম দিনত বেলেগ বেমাৰ হয় ঠাণ্ডাৰ দিনত বেলেগ বেমাৰ হয় বেমাৰটো হৈয়ে থাকে হৈয়ে থাকে যেনে হৈ বেমাৰ হ'লে আমি কি কৰিম বেমাৰ হ'লেতো আমি ডাক্তৰৰ ওচৰত যাবই লাগিব পৰামৰ্শ ল'বই লাগিব আমি যদি যিহেতু নিজে নিজে আমি যিখিনি পাৰোঁ সেইখিনিতো আমি যত্ন লওঁৱেই হাঁহ কুকুৰা পুহিলেতো আমি ঘৰত যত্ন ল'বই লাগিব যত্ন লওঁৱে তাৰ উপৰি যদি আমি যত্ন লোৱাৰফলতো যদি হাঁহ কুকুৰাবিলাক বেমাৰত আক্ৰান্ত হয় তেনেহ'লে আমি ডাক্তৰৰ পৰামৰ্শ লৈ আমি তেওঁলোকৰপৰা লাভৱান হ'ব পাৰোঁ বা উপকৃত হ'ব পাৰোঁ সেনেকৈ চিকিৎসা চিকিৎসাটো কৰিবই লাগিব হাঁহ কুকুৰা এখন বিজনেছ কৰিলে বিজনেচ এটা কৰিলে ষ্টাৰ্ট কৰিলে আমি হাঁহ কুকুৰাবিলাকক আমি যত্ন ল'বই লাগিব যত্ন ল'লে নল'লেতো নহ'ব যত্ন ল'বই লাগিব যত্ন ল'লেহে আমি আগবাঢ়িব পাৰিম হাঁহ কুকুৰাবোৰ মৰি গ'লে আমাৰ এনেও বেয়া লাগে যেতিয়া বেমাৰ হয় তেতিয়া সঁচাকৈয়ে বহুত বেয়া লাগে আমি সাৰ জলকীয়া এনেকৈ যদি আমি তেওঁলোকক গৰম বস্তু বা ঠাণ্ডাৰ দিনত তেওঁলোকৰ গাটো ঠাণ্ডা হয় মানে টোপনিয়াই টোপনিয়াই যেতিয়া খাব নোৱাৰা হয় ফুৰিব নোৱাৰা হয় ফুৰা চকা কৰিব নোৱাৰা হয় তেতিয়াহ'লে হেৰি তেওঁলোকে বেমাৰত আক্ৰান্ত বুলি আমি জানিব পাৰোঁ এনেকৈ আক্ৰান্ত হয় আক্ৰান্ত হৈ হৈ হয় ঠিকেই কিন্তু ইয়াৰ ইয়াৰ হেৰিও আছে প্ৰতিকৰো আছে যদি আমি চিকিৎসকসকলৰ লগত যোগাযোগ সদায় ৰাখি থাকোঁ তেতিয়াহ'লে আমি এনেকুৱা পৰ্যায় নাহে মৰিবলগীয়া বা হাঁহ কুকুৰাবিলাক মৰিবলগীয়া নহয় এনেকৈয়ে বহুতেও বহুতৰে এনেকুৱা হাঁহ কুকুৰাবিলাকৰ বহুত বহুতৰে যেতিয়া এঘৰ এক এক জেগাত হয় তেতিয়াহ'লে বহুত জেগাতেই এনেকুৱা হাঁহ কুকুৰাবিলাক পালন কৰিব অসুবিধা বেমাৰ আজাৰ অসুবিধা অসুবিধা হয় বেমাৰে এজেগাত হ'লে সেই গোটেই গোটেই মৰি এটাৰ হ'লে গোটেইকেইটাৰে হ'ব পৰা সম্ভাৱনা থাকে আৰু যদি এটাত আমি আক্ৰান্ত হোৱা বুলি গম পাওঁ তেনেহ'লে সেইটো হাঁহ বা কুকুৰাক আমি বেলেগকৈ ৰখা উচিত একেলগে ৰাখিলে একেলগে ৰাখিলে বাকীবিলাকৰো হ'ব বুলি আমি ভাবোঁ সেইকাৰণে হাঁহ কুকুৰা পুহিলে বা পালন কৰিলে তেনেহ'লে যদি চাই থাকি যদি লগাৰ লগে লগে তেওঁলোকক এই যোনটোকে যোনটোৰ গাতে নালাগক কিয় বেমাৰ সেই বেমাৰ লগা হাঁহ বা কুকুৰাটোক নি আন ঠাইত থ'ব লাগে বা তেওঁক এক্সট্ৰাকৈ খোৱা খাব খাব দিব লাগে খোৱাৰ খোৱাৰ পিছত খোৱা হোৱাৰ খোৱা কৰি আৰু তেওঁক বেলেগ আঁতৰত ৰাখি বাকীকেইটা যেতিয়া নহ'ব বুলি নহ'ব হ'ব নোৱাৰে তাৰ বাবে সচেতন হৈ থাকিব লাগে আৰু তেওঁক এৰি দিব নালাগে তেওঁক বান্ধি থৈ বেলেগ জেগাত বান্ধি থৈ বেলেগ খোৱা পানী বা বেলেগ লগা লাগিব দিব নালাগে সেনেকৈ বেমাৰ আজাৰ হোৱাৰ কাৰণে তেতিয়াহ'লে বেমাৰ আজাৰ নহ'ব যদি যদি আমি যদি সেই লগা বেমাৰ কুকুৰাটো বা হাঁহটোত বেমাৰ লগা আমি গম পাওঁ তেতিয়াহ'লে তেওঁক আঁতৰাই ৰাখি যদি বাকীকেইটাক আমি সুৰক্ষিত কৰিব পাৰোঁ সেই বুলিও সেই সুৰক্ষিত কৰি ৰখাটো আমাৰ কৰ্তব্য বুলি ভাবোঁ আৰু এইখিনিও হয় ডাক্তৰৰো পৰামৰ্শ লাগে আৰু যোনে পোহে বা যোনে পালন কৰে তেওঁ তেওঁলোকৰো দায়িত্ব থাকিব লাগে বুলি মই ভাবোঁ হয় তেনেকৈয়ে তেনেকৈয়ে হাঁহ কুকুৰাবিলাকক বচাব পাৰি কিছুমান নিজৰ ঘৰৰ খোৱা খাদ্য খুৱায়ও কিছুমান খোৱাব পাৰি কিছুমান কিছুমান হাঁহ কুকুৰাৰ বেমাৰ আজাৰ দূৰ কৰিব পাৰি আনি বা ধৰক ঘৰত খাৰ চাৰ এনেকুৱা এইটো কৈছোঁৱে মই খোৱাখিনি এইখিনিয়ে ক'লোঁ আৰু এনেকৈ খুৱাই থাকিব পাৰিলে ভালেই হয় চিকিৎসকৰ লগত সদায় যোগাযোগ ৰাখিবই লাগিব আৰু চিকিৎসকে পৰামৰ্শটো ভালেই দিয়ে তেওঁলোকে বেজী দিব বেজী যদি বেছিকৈ হয় তেতিয়াহ'লে বেজী দিব আৰু যদি বেজী চেজী নিদিয়াকৈ যদি টেবলেট বা আন কিবা ঔষধ খোৱালে ভাল হ'ব বুলি ভাবে তেওঁলোকৰপৰা আনি খুৱাব পাৰিব